স্বাস্থ্যসেৱাৰ বাবে অপৰ্যাপ্ত ইঞ্চুৰেঞ্চ কভাৰেজৰ সমস্যাটো ৰাজ্যখনে বহুধৰণে চৰ্চিতা কৰি আছে বুলি মই ক'ব বিচাৰোঁ যেনেকৈ আপোনাৰ প্ৰথমতে আহিলে অটল অমৃত অভিযান তাৰ পিছত এল আই চি তাৰপিছত হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ স্কীম তাৰপিছত আহিলে অপোনাৰ

আয়ুস্মান কাৰ্ড যোনকেইখনে মানে ৰোগীক বহুতধৰণে বহুতধৰণে আপোনাৰ সুবিধা কৰি দিছে যেনেকৈ আপোনাৰ এতিয়া কোনো কোনোবা এজন ৰোগীক যদি আপুনি হস্পিটালত ভৰ্তি কৰিছে তাত আপোনাৰ আয়ুস্মান কাৰ্ডখন দিয়াৰ পিছত তেওঁলোকে সেই কাৰ্ডখনৰ জড়িয়তে চিকিৎসা লাভ কৰিব পাৰিব লগতে এল আই চি এনেকুৱা এটা বস্তু যিটোৱে আপোনাক আপোনাৰ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্য স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো ধৰণে সহায় কৰিব লগতে আপোনাৰ অটল অমৃত অভিযানখনেও চৰকাৰে জনসাধাৰণৰ মাজত দিছিলে যোনখনে ৰোগীৰ ৰোগীক বহুতধৰণে সহায় কৰিছে